হয় বাইদ' আ আপোনাৰ আপোনাৰ নাম নিশিতা দাস ন আপোনাৰ সেই ফলৰ দোকান এখন আছে ন অ' এতিয়া খোলা আছেনে নাই অ' অ' মানে হেৰি মোক অলপমান ফল মূলৰ দৰকাৰ হৈছিল আপোনাৰ তাত কি কি ফল মূল আছেনো মোক লাগে আম এক কেজি আৰু আপেল লাগে তিনি কেজি আৰু নাৰিকল নাৰিকল চাৰিটা লাগে আৰু মানে মই এখন নাৰায়ণ পূজা পাতি আছোঁ ত সেইটো কাৰণে মোক লাগে কিমানমান দাম হ'ব আপোনাৰ পাঁচশ ছয়শমান হ'ব আৰু মধুৰিআম যদি মই চাৰি কেজি লওঁ অ' অ' আৰু হেৰি আপোনাৰ কি ডেলিভাৰী দিয়েনে অ' তেনেহ'লে মোৰতো অলপমান অসুবিধা হৈ যাব

ঠিক আছে মই বাৰু নিজে যাব চেষ্টা কৰিম কিন্তু দামটো আলপমান যদি আলোচনা কৰি লওঁ আমি দামটো অলপমান কমাই দিব আৰু আপুনি কিমানমান দাম দিব পাৰিব মই মই আপেল মই দুই কেজি ল'ম আপুনি আপুনি কিমান দাম কৰিছে দুইশ টকা মানে হেৰি অলপ বেছি হয় ডেৰশ টকামান হ'লে অলপ সেই হ'ব আৰু এশ টকা ডেৰশ টকা মান হ'লে আপুনি যদি অলপ কমাব পাৰে অলপমান দিয়কচোন দহ টকা বিশ টকা অ' তেনেহ'লেতো আৰু উপাই নাই ঠিক আছে হ'ব দিয়ক বাৰু অ' অ' ঠিক আছে হ'ব দিয়ক বাৰু মই ৰাখিছোঁ